কেইবছৰমানৰ আগতে মানে মোবাইল মানে সৰু সৰু সৰু মোবাইলবিলাক ব্যৱহাৰ হৈছিলে যিবিলাক মানে এতিয়া বৰ্তমান কোনেও ব্যৱহাৰেই নকৰে এতিয়া স্মাৰ্টফোনৰ ব্যৱহাৰ হৈছে আগৰ কিপেইড মোবাইল আছিল কিপেইড মোবাইলত ইমান বিশেষ সুবিধা নাছিল আজিকালি মানে এই যিবিলাক স্মাৰ্টফোন সেইবোৰত বহুতো সুবিধা হয় যেনে এতিয়া ধৰক যিকোনো গোটৰ কামবিলাক কৰিবলৈও ভাল হয় অনলাইনত যিকোনো কাম মোবাইলৰ জৰিয়তে কৰিব পাৰি আপোনাৰ আজিকালি যি চব কামেই মানে মোবাইলৰ জৰিয়তেই হয় যেনে জব কাৰ্ডৰ কিছুমান কাম মানে মোবাইলৰ জৰিয়তে হয় গোটৰ কিছুমান কাম মোবাইলৰ জৰিয়তে হয় মোবাইলৰ জৰিয়তে পঢ়া শুনাৰ ক্ষেত্ৰতো বহুতখিনি সুবিধা হয় কিবা এটা নাজানিলে গুগুলত চাব পাৰে খেল ধেমালিৰপৰা আদি কৰি মানে বিভিন্ন ধৰণৰ কামেই আজিকালি মোবাইলৰ জৰিয়তে হয় আকৌ নেটৰ সংযোগত আগৰ তুলনাত যথেষ্টখিনি ভালেই কাম কৰে বাৰু কেতিয়াবাহে অকণমান প্ৰবলেম হয় যদিও সেইবোৰ সময়ত ঠিক হৈ যায় বৰ্তমান মই জিৰ' চিম ব্যৱহাৰ কৰিছোঁ জিঅ' চিম মই দুশ আঠত্ৰিছ টকা মাহে ভৰাওঁ দাতা পেকৰ কাৰণে আৰু মোৰ মোবাইলৰ জৰিয়তে বহুতখিনি কাম সহজে কৰিব পাৰোঁ